কে জি ওৱানৰ পৰা

বৰ্তমান মই এটা কোম্পানীত দি থৈছোঁ কোম্পানীত

ব'লেৰুখন মোৰ লোৱা আজি হ'ল

ছিটুৱেশ্যনত সন্মুখীন হ'ব লগীয়া হোৱা নাই সেই তিনিখন গাড়ীয়ে আজি মোক যিমানখিনি

গাড়ীৰ বিজনেছটো আগবঢ়ায় আপোনালোকে ঘৰখন ধুনীয়াকে চলাই থাকিব পাৰে বুলি মই ভাবোঁ